ৰেচিপিসমূহ বুলি ক'লে মই ইউটিউবত চাই মাংস ৰন্ধা বা মাংস ৰান্ধি মই খুব ভাল পাওঁ আৰু বিশেষকৈ আমাৰ বৰপেটীয়া নৰসিংহ ভেদাইলতা এইবিলাকৰ আঞ্জা মাছে দি আঞ্জা ৰান্ধি খুব ভাল পাওঁ আঞ্জা ভাত ৰান্ধাটো মোৰ

কোনটো আঞ্জা কেনেকৈ ৰান্ধে সেই বস্তুটো মই সদায় চাই থাকোঁ মই যেনেকৈ ৰান্ধো আৰু অন্যবিলাকেই কেনেকৈ ৰান্ধে বেলেগৰ বস্তুবিলাকো শিকাৰ কাৰণে মোৰ খুব ইচ্ছা বেলেগ বেলেগকৈ ৰান্ধি কোনটো বস্তু কেনেকৈ ৰান্ধিলে ভাল লাগে সেইটো বস্তু মই চাই ভাল পাওঁ আৰু ভিডিঅ' চাইতো মই ভালেই পাওঁ টিভি ত টিভি শ্ব'বিলাক মই প্ৰায়ে চাওঁ এই প্ৰতিভাৰ সন্ধান প্ৰতিভাৰ সন্ধান আৰু এই নতুন বছৰত যিবিলাক অনুষ্ঠান হৈ আছে বৰ্তমানো মই চাই আছোঁ সেইবিলাক চাই মই খুব ভাল পাওঁ